হেল্ল' মৃগাংক কোৱা অ' পিকনিক ক'লৈ যাম বাৰু অ' নহ'লে এনেইতো বিশ্বনাথ ঘাট ওচৰতে পৰে যাব পাৰি ভালকৈ বেছিখিনিতো চাৰিআলিৰে আছে ন সেইকাৰণে বিশ্বনাথ ঘাট ঠিকেই আছিলে জেগাটোও ভাল অ' নহয় বস্তুখিনিতো ধেৰ হ'ব এতিয়া মানুহ যিমানখিনি ওলাব সেইমতেই গাড়ী লোৱা হ'ব যদি পোন্ধৰ বিশজন হয় মানুহ অ' নিৰামিষ আছে হয় হয় নহয় পোন্ধৰ বিশজনমান হ'লেতো গাড়ী লৈ যাব লাগিব নহ'লে আকৌ নিজৰ পাৰ্চনেল গাড়ী লৈ যাব পাৰি আমি

সেইটোৱে তেতিয়া নিজৰ গাড়ী লৈ যাব পাৰিব আৰু খোৱা বস্তু লৈ যাব লাগিব কি কি লয় বা হয় ইহঁতে কৈ আছিলে আঢ়ৈশ টকাকৈ উঠাম বুলি

অ' দহ পোন্ধৰজনমান গ'লে হৈ যাব নহ'লে মানে ইমান বেছিকৈ নালাগে খানা খোৱা লাইটকৈ খোৱাকৈ যাম আৰু ওচৰতে ন সেইটো ঘৰত আহি আকৌ খাবাই তোমালোকেও অ' সেইট সেইটো হ'লে ভাল আছিলে তাকেই তোমালোক তাৰপৰা কেতিয়া ওলাবা

হয় অ' বজাৰ আগতে কৰিলে ভাল আছিলে নহ'লে সেইদিনাখনে কৰিলে আকৌ খেলিমেলি হৈ যাব অ' অ' হয় হয় আৰু মানে ব্ৰেকফাষ্টটো যোনটো লওঁ আমি যদি নিজৰ নিজে ল'লেও মানে সেইদিনাখনেই ল'লে হ'ল বাকী চবজি আৰু মাছ মাংস সেইবোৰ আগতীয়াকৈ ল'লেই হ'ল আগদিনাখন ল'লেই হ'ল যাৰ ঘৰ ওচৰতে পৰে সিহঁতৰ ঘৰত থৈ দিলে হ'ল ফ্ৰীজত আৰু দিয়া ঠিক আছে অ' অ'